হেল্ল' অঁ ফলমূল মানে ধৰি লওক এতিয়া আছে ফলমূল এই আম আছে পকা আম আছে তাৰপিছত আপোনাৰ ধৰি লওক ডালিম আছে আপেল আছে আঙুৰ আছে আৰু তেনেকৈ তৰমুজও আছে সেই এনেকুৱা জাতীয়ৰ কল আছে চেনী কলো পাব মালভোগ কলো পাব সেই জাতীয়ৰ ফলমূল আছে এনে আপোনাক কি লাগিবনো হয় হয় পাব কিবা ক'লে নাই নহয় এইটো টাইমত ধৰি লওক এ মই মেডিচিন দি কলটো মই নপকাও কাৰণ মই এইটো কেচা কলটো আনো আনি পেলাই মই নিজেই ধৰি লওক অন্য় পদ্ধতিৰে যেনে ধৰি লওক এনেই গাপ চাপ দি পেলাই ধৰি বিহলঙনী চিহলঙনী এনেকৈ দি বস্তাত সোমাই পেলাই মই এইটো পকোৱা কল আপুনিচোন জানেই আগে পিছেচোন নিছেই আমাৰ আপোনাৰপৰা বেছি দাম নাৰাখোঁ নহয় আপুনি এই নিয়েই থাকে আপুনি মোৰ ৰেগুলাৰ কাষ্টমাৰৰ নিচিনা গতিকে তেওঁ মানে ধৰি লওক এনেই কল লৈ বা আপুনি দোকানলৈ আহিব আৰু কল লৈ দাম দাম আছে আপোনাৰ ধৰি লওক পঞ্চাছ ষাঠি সত্তোৰ আশী এশলৈকে মালভোগ কলৰ দাম আছে আৰু অন্য় কলৰ চল্লিছ পঞ্চাছ পয়ত্ৰিছ এনেকৈ পাব বা আপুনি আহকচোন বাৰু আছে আছে হয় হয়

আছে ভাল আপেল আছে কালি অনা আপেল আছে আপুনি আহক বাৰু হয় হয় তৰমুজটো তৰমুজটো বাৰু আপুনি আহক আপোনালৈ বেছি দাম নাৰাখোঁ আপোনাক কিমান চাইজৰ কিমান চাইজৰ লাগে কেই কেজি লাগে বাৰু আপুনি নিব পাৰিব বাৰু আহক এই তৰমুজটো বৰ্তমান এইটো এইটো আমাৰ এইটো লোকেলিটি তৰমুজ এনে আমাৰ ধৰি লওক এই পথাৰসমূহত এই কিছুমান আমাৰ অসমীয়া ল'ৰাবিলাকে কৰিছে নহয় আমাৰ এই জামুগুৰি অঞ্চলতে এতিয়া বহুত কৃষি কৰিছে চোমাগাঁৱৰ আৰু জামুগুৰিৰ মাজৰ পথাৰখনতে সেই তাৰপৰাই মই সংগ্ৰহ কৰি আছো বৰ্তমান এইটো আমাৰ লোকেলিটিৰ হয় ভাল খাবলৈকেও ভাল সোৱাদ পাব পূৰঠ হয় হয় অঁ অঁ আহক আহক মই দোকানতে আছো বাৰু